কুকুৰা যেতিয়া এই কি হাঁহ কুকুৰা নিয়ন্ত্ৰণ যেতিয়া আমাৰ জন্ম হোৱা সম্ভাৱনা তেতিয়া মানে কি হ'ল গৰু ঘৰটো ভালকৈ হ'ব লাগে যাতে মৌ বা কি কয় যিবিলাক ওকণি যাত সেহেঁতৰ সেহেঁতৰ হেৰিয়াৰ কি কয় হাঁহ কুকুৰা যিবিলাক লাগি যায় সেইবিলাক আমাৰ অতি সোনকালে জেগাডোখৰ চাফা কৰি জ্বলাই মেলি আৰু ডাঙৰ দীঘল কৰিবৰ কাৰণে আমাৰ যিবিলাক এই এই হেৰিয়াৰ হেৰি পোক যিটো হাঁহ কুকুৰা যি আমাৰ বেমাৰ আজাৰ হয় সেইবিলাক নিৰাময় কৰিব লাগে আমি আৰু আমাৰ লগতে দৰৱ চৰৱ ছটিয়াই পৰিষ্কাৰকৈ ঘৰটো ৰাখিব লাগে তেতিয়া হাঁহ কুকুৰাই ইমান সোনকালে আমাৰ এই কি কয় সেই কুকুৰা হাঁহৰ যি যি বীজাণু সেইবিলাক আমি ধুনীয়াকৈ নিৰাময় কৰি ৰাখিব লাগে তেতিয়া আমাৰ যিটো হাঁহ কুকুৰাবোৰ আমাৰ ভাল উঠোৱাত পেলাই আমাৰ সহায় আমাৰ কি বিশেষকৈ আমাৰ এই গড়ালটো গড়ালটো চাৰিওফালে আমাৰ এই দৰৱ চৰৱ মাৰি থাকিব লাগে আমাৰ যি সেই দৰৱে মানে কি হ'ল যি সিহঁতৰ পোক পৰুৱাৰ যিবিলাক আমাৰ এই হেৰিয়াৰ যি হাঁহ কুকুৰা যি গাত ওকণি বা যি উহি সেইবোৰ লাগে সেইবোৰ লাগি লগাৰ লগে লগে আমাৰ ধুনীয়াকৈ কি কয় ৰ'দ বা গৰম পাব লাগে এইবোৰ যাতে হাঁহ কুকুকুৰাটো আমাৰ সহজে এই এই ধূলি দি ইয়াৰ গুণাগুণটো আমাৰ জলদি এই হাঁহ কুকুৰাটোৰ যি আমাৰ এই কি এই আমাৰ হাঁহটো বিশেষকৈ মানে কি জলদি বেমাৰ আজাৰ হ'ব পাৰে সেই গতিকে আমি সোনকালে এই এই ভাই অলপ অলপ জুই চুই জ্বলাই দিলে অলপ কিনাৰে কিনাৰে এইবোৰ হাঁহ কুকুৰাৰ যি বেমাৰ আজাৰ সেইটো অলপ হাতসাৰিব পাৰি তাতে তাৰ তাৰ লগতে আমাৰ যি আমাৰ হাঁহ কুকুৰা যি তাৰ জন্ম হয় তেতিয়া এই বিছ পঁচিছ দিনমান এই উমনি লয় উমনি লোৱা পিছত সেই হাঁহটোতকৈ অলপ কুকুৰাটো সোনকালে হয় হাঁহটো অলপ কেইদিনমানৰ পিছতে হয় এই কুকুৰাটো অলপ জল্দি পোৱালি উমনি দিয়ে আৰু বিশেষকৈ আমাৰ এই গ্ৰাম্য অঞ্চলত যি হাঁহটোতকৈ কুকুৰাটো জলদি পোৱালি ডাঙৰ হয় আৰু লগতে এই কুকুৰাৰ যি বেমাৰ আজাৰ সেইটো অলপ কম লাগে আমাৰ কিন্তু হাঁহটো মানে অলপ কেতিয়াবা এই এই বেমাৰ চেমাৰ হ'লে মানে বচাবলৈ অলপ দিগদাৰ হয় কাৰণ কেলেই ইয়াৰ গুণাগুণটো মানে কি হ'ল এই এই হাঁহটো মানে কি হ'ল বেমাৰটো খুব সোনকালে হয় আৰু সোনকালে হোৱাৰ লগে লগে তাৰমানে দুই এদিনৰ ভিতৰতে মানে কি মৰি যায়গৈ আৰু কুকুৰাটো এনেকুৱা সেনেকুৱা নহয় যিবিলাক এই আমাৰ এই কি কয় এই দৰৱ চৰৱ ব্যৱস্থা কৰিলে পতাপত মানে যদি হেৰি দৰৱ বেজী দিয়া হয় সেইবিলাক তেতিয়াহ'লে সোনকালে আমাৰ মানে বেমাৰে ফটকৈ নেপায় আৰু বিশেষকৈ আমাৰ ইয়াত এই হাঁহ হাঁহ কুকুৰাৰ কি বুলি ক'লেও আমাৰ যি এই আমাৰ ঔষধে বা জেগা আমাৰ এই আৰু বানপানী ইমান হয় আমাৰ দিগদাৰ নাই ইমান আৰু ওখ জেগাত মানে পুহিবলৈ ভাল আমাৰ এই ইয়াৰ হাঁহ কুকুৰাটো কেনেকৈ প্ৰস্তুত কৰিব পাৰি আমি আপোনালোকে যে ফলাফল ফলাফল মানে কি হ'ল কৌশলৰ যিটো এই আমাৰ এইটো কি কয় হাঁহ কুকুৱাটো যিটো বেমাৰ আজাৰ হয় যদিও মানে কি হ'ল আমি নিৰাময় যদি ঠিক আৰু যি হেৰিটো ভালকৈ আমি যদি ট্ৰিটমেণ্ট চ্ৰিটমেণ্ট দিওঁ ডক্টৰক চক্টৰক তেতিয়া আমাৰ সোনকালে ভাল হয় আৰু আমাৰ বিশেষকৈ আমাৰ অসম অসমত যি যি আমাৰ অসমত যি এই এই বছৰৰ ভিতৰত আমাৰ এই ঠাণ্ডা দিনটো অলপ বেয়া এইটো আমাৰ কি কয় হাঁহৰ কাৰণে পানী কাৰণে অকণমান দিগদাৰ অসোবা অসুবিধা আৰু পোৱালি হাঁহ হেৰি পানী নহ'লে তাৰমানে দিগদাৰ হয়তো সিহঁতৰ এই পুলিটো পোৱালিটো পোৱালি হেৰি পালন কৰিবলৈ হ'লে কি হ'ল আমাৰ এই পানীটো জৰুৰী প্ৰয়োজন হয় প্ৰয়োজন হ'লেও এই আমাৰ এই ওখ জেগাত মানে কি হ'ল পানী নহ'লে এই কুকুৰা কাৰণে ভাল আৰু আৰু হাঁহটো কাৰণে ইমান হেৰি নহয় এই এই গতিকে মানে পৰিচালনা পৰিচালনাত আমাৰ যিসকল মাইকী মানুহ আছে সেইবিলাকে গম পাইছে যে এই কুকুৰাটো আমাৰ সহজে হয় আৰু আৰু বিশেষকৈ এই তিনি চাৰিদিনৰ ভিতৰত পাঁচদিনত আমাৰ তিনি চাৰিদিনত নহ'লেও মানে ধৰক এসপ্তাহ পোন্ধৰ দিনত মানে আমাৰ হেৰিটো চাই থাকিব লাগে কি কয় যিটো যিখন হেৰি কুকুৰা যি উমনি লোৱা হয় সেই কুকুৰাৰ উমনি লওঁতে এই পোন্ধৰ দিনমান হোৱাৰ পিছত মানে কণীটো প্ৰায় বেছি গৰম পালে কি হ'লে এই বেছি গৰম পালে মানে কি হ'ল গৰম পাবই লাগিব নোহোৱা নহয় হেৰি পোৱালিবোৰ নগজে গতিকে আমাৰ এই এই হেৰিসকলে হেৰিয়ৰ কাৰণে ভাল আৰু কি কয় এই এইটো আমাৰ কুকুৰাৰ পোৱালি যি এইটো ব্ৰইলাৰ যিটো কণী সেইটো ভাল সেইটো ভাল আৰু বিশেষকৈ আমাৰ এই আমাৰ পোৱালি পোৱালি পোৱালিও যি কণী কণীটো আমাৰ কি কয় আমাৰ কুকুৰাৰ প্ৰতি যিটো গুণাগুণ যিটো কণী যিটো সেইটো আমাৰ হেৰিয়াৰ কাৰণে ভাল আৰু কি কয় আমাৰ এই ঘৰত খাব কাৰণে ভাল আৰু আৰু কুকুৰাৰ তাত যিকোনো এই বেমাৰ আজাৰ হ'লেও আমাৰ এই কণীবোৰ এই এই দৰৱ মাৰিলে বস্তুটো এই সিমান এফেক্ট কৰিব নোৱাৰে তথাপিও মানে ইহঁতৰ বেমাৰটো বেছি বেছি নহয় আৰু এই ইয়াৰ গুণাগুণটো ভাল কি কয় দৰৱ চৰৱ গতিকে আমি কিজানি এই কুকুৰাৰ কুকুৰাৰ আৰু নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে কি আমাৰ যি পৰিচালনা কৌশল আৰু এই চাফচিকুণ কৰি ৰাখিব লাগে যাতে এই ঘৰ গোটেই হেৰিয়াৰ যিটো এই আমাৰ খেৰ চেৰ যিটো এইটো জ্বলাই চলাই থ'লে মানে অলপ এই হেৰি চেৰিবোৰ হেৰি চেৰি ওকণি চুকণি নাহে আৰু আৰু এইটো আমাৰ কি এই অকণমান হেৰি কুকুৰাৰ যি কণী আছিলে সেই কণীটো কি কয় যিবিলাক কিছুমান হেৰি হয় যে মৰি যায়তো কিছুমান সেই মৰি যোৱাৰ লগে লগে মানে কি হ'ল এই এই যি সেহেঁতি এই সেই তাৰ যি যি কুকুৰা যি পোৱালি যি যি যি পোৱালি যি ডাঙৰ হ'ব সেইবোৰ মানে কি হ'ল চাৰি পাঁচদিনতে বা দহদিনৰ মূৰতো হেই হয় কি কয় ডাঙৰ দীঘল হয় আৰু যদি সোনকালে অলপ হেৰি হয় কি কয় এই এই হাঁহটো মানে কি হ'ল কুকুৰাটো যিটো আমাৰ এই এই আমাৰ যি কুকুৰাৰ যিটো পোৱালিও যি কণী সেইটো কণীটো যিটো আমাৰ যদি পুহিবলৈ যদি আমি হেৰিয়াক দিছোঁ কি কয় আমি তেতিয়াহ'লে সেই কণীটোৱে আটাইতকৈ এই বেমাৰ আজাৰ কাৰণে এই হেৰি হয় কি কয় প্ৰতিৰোধক হয় আমাৰ যি কি নহওক বাৰু আমাৰ যি এই অসম এই এই এই বৰ্তমান আমাক কুকুৰা কণীটোৱে মানে আটাইতকৈ বেছি মানে দোকানে চোকানে বেছি মানে হেৰি হৈছে আৰু দৰৱ পাতি মাৰি আমি বহুতখিনি হেৰি কৰিছোঁ আৰু